অঁ হেল্ল' হয় হয় হয় হয় বহুত দিনৰ মূৰত পাইছোঁ কওকচোন ভাল ভাল আৰু দেই আছোঁ আৰু মই আৰু লাহেকৈ জীয়াই এই বৰ্তমান মুটামুটিকৈ চলাই আছোঁ আৰু গৰু আপোনাৰ এতিয়া পাঁচজনী আৰু এই ম'হ আছে আপোনাৰ চাৰিজনী বৰ্তমান বাৰু ঠিকেই দি আছে দুজনী মানে অকণমান কম হৈছেগৈ আৰু এই নক'ব আৰু গম পাইছেনে আমাৰ পৰ্বতখন কিনাৰতে বহুৱাই ল'লো নহয় একদম আৰু অঁ

কিমানমান বাৰু কিবা কৰ্ম চৰ্ম আপোনাৰ চাৰিশমান মানুহ হ'লে চাৰিশমান মানুহ হ'লে দৈ আপোনাৰ বহুত বেছি নেলাগে মুটামুটি ধৰি লওক আশী কে জিমান লাগিব অঁ ম'হৰ লাগিলে ম'হকে দিম বাৰু কিন্তু মোৰ তাৰপৰা সম্পূৰ্ণ নহ'লেও মোৰ আৰু এজন আছে তেনেকোৱা মই যোগাযোগটো কৰি পেলাই আপোনাক যদি ম'হ দৈয়ে লাগে তেতিয়া মই দিব লাগিব আঠা হয় অঁ ভাল হয় ভাল এতিয়া ম'হৰটো আপোনাৰটো এশ বিছ টকাই চলি আছে তথাপিতো আপোনাক অঁ হয় এতিয়া আপোনাৰ লগত আৰু কি ক'ম আৰু পুৰণা চিনাকি মানুহ যেতিয়া কিবা এটা হেৰি কৰিম আৰু মেনেজ অঁ আমাৰ আকৌ হেৰি নহয় এই অঁ মাটিয়ৰ হেৰি টেকেলি টেকেলিত যদি লাগে টেকেলিত লাগিলেও দিম নহ'লে আমাৰ পাহাৰ কিনাৰৰ মানুহ নহয় এই চুঙা আমাৰ ভৰাওঁটো চুঙাত লাগিলেও দিব পাৰিম হয় নেকি যাব ন চব মই পাঁচ কে জি হিচাপত দি দিম কাম চাম কেনেকৈ মই এই ক'লোৱেই নহয় আপোনাক পুৰণা চিনাকি মানুহ যেতিয়া কিবা এটা কৰিম আৰু মিলা মিলি অঁ অঁ আৰু মোৰটো গৰুৰ দি দিম গৰুৰ এঁৱাটো দি দিম

নকও নহয় আমাৰ এই জাৰ্চিটো ব্যৱহাৰ নাই কৰা আমি এতিয়া বৰ্তমান এতিয়া আপোনাৰ লোকেল গৰুহে আমি আমাৰ আছে

এনেই আপোনাৰ কিমান তাৰিখমানলৈ দিব লাগিব হয় নেকি অঁ তেনেকৈ আগতীয়াকৈ আগতীয়াকৈ মানে এই বইলাৰটো পালে মোৰ ভাল হয় নহ'লে মোৰ প্ৰায়ে গাখীৰ মানে আপোনাৰ হেৰি হৈয়ে থাকে নতুনে হৈ থাকে অঁ এডভাঞ্চ বাৰু নেলাগে আপোনালোকৰ লগতনো মই কি এডভাঞ্চ ল'ম আৰু গতিকে কওক অঁ অঁ অঁ আজিকালি আৰু এই ছিষ্টেমটোৱেই তেনেকুৱা হ'ল নহয় অঁ অঁ অঁ পঠিয়াই দিম বাৰু এতিয়া আপোনাৰ এই কেই আঠাইছ তাৰিখে আপোনাৰ কৰ্ম আছে নহয় জানো এতিয়া আপোনাৰ আগদিনাখনেই দিব লাগিব অঁ অঁ অঁ অঁ অঁ সন্ধিয়া টাইমলৈকে ঠিক আছে অঁ নেলাগে নেলাগে নেলাগে অঁ ঠিক আছে নেলাগে নেলাগে মোৰ আছে মই ল'ৰা পঠিয়াই দিম এই গাড়ী দি পেলাই গাড়ীয়ে থৈ আহিব অঁ চাহ তাহ অকণমান ভালকৈ খোৱাই বোৱাই পঠিয়াব আৰু অঁ অঁ অঁ অঁ অঁ আজিকালি ল'ৰা কথা নহয় জানো আৰু চাহ আৰু খোৱাতো জানেই আৰু অঁ অঁ ঠিক আছে অঁ অঁ অঁ ঠিক আছে ঠিক আছে ঠিক আছে অঁ